চৌব্বিছ অক্টোবৰ ঊনৈছশ আঠানব্বৈ পাঁচ জানুৱাৰী দুহেজাৰ পাঁচ আঠ এপ্ৰিল দুহেজাৰ দহ চৈধ্য জুন ঊনৈছশ সত্তৰ পঁচিছ আগষ্ট ঊনৈছ ঊনৈছশ নব্বৈ